আমাৰ ঘৰৰ ওচৰতে এখন এল পি স্কুল আছে বহুত ভাল স্কুলখন আজিকালি ল'ৰা ছোৱালীয়ে এল পি স্কুলত গাঁৱৰ স্কুলবিলাকত বিশেষকৈ গাঁৱৰ স্কুলবিলাকত পঢ়িবলৈ মনে নকৰা হ'ল সকলোৱে ইংলিছ মেডিয়ামত ইংলিছ শিকিবলৈ বা ইংলিছ জানিবলৈহে চেষ্টা কৰে অসমীয়া জানিবলৈ ল'ৰা ছোৱালীয়ে আজিকালি অসমীয়া মাধ্যমত মাক দেউতাক সকলোৱে অসমীয়া মাধ্যমত পঢ়াবলৈ ইচ্ছা নকৰে কিন্তু অসমীয়া মাধ্যমত পঢ়াব লাগে অসমীয়া মাধ্যমত সকলো শিকিব পাৰে ইংলিছ মাধ্যমত পঢ়ালে টাউনৰ ডাঙৰ ডাঙৰ ইংলিছ মেডিয়ামত পঢ়ালে অকল ইংলিছটো জানিব পাৰে তাতে অসমীয়াটো ৰৈ যায় অসমীয়াটো আমাৰ অসমৰ যিহেতু অসমীয়াটো শিকাটো খুব জৰুৰী আমি যিহেতু অসমীয়া ভাষাটো অসমৰ বাহিৰৰ স্কুলবিলাকৰ টাউনৰ স্কুলবিলাকত অকল ইংৰাজীটো শিকায় সৰু সৰু ল'ৰা ছোৱালীয়ে বহুত পিছপৰা হৈ পৰে ইংৰাজীটো অকল ইংৰাজীতহে ক'ব জানে অসমীয়া ভাষাই একো অ আ ক খ শিকিবলৈ নাপায়